মই যিহেতু সৰুৰ পৰাই গানৰ লগত জড়িত সেইকাৰণে মই সৰুৰ পৰাই হাৰমনিয়াম আৰু তবলাৰ লগতে মানে গান গাই গায় আহিছোঁ সেইকাৰণে সেইটোৰ লগতে মই বেছি মানে কমফৰটেবল মানে ফিল কৰোঁ এনেকুৱা আৰু চব মানে বেলেগ বেলেগ বাদ্যযন্ত্ৰ বহুত কিবা কিবি থাকে আজিকালি মানে বহুত কিবা কিবি বাদ্যযন্ত্ৰ বজাই মানে গানটোৰ মানে অচল মানে যিটো মানে উপলব্ধি মানে কৰি কৰিব লগা মানে কথা থাকে সেইখিনিয়ে মানে নোহোৱা হৈ গৈছে সেইকাৰণে মাতটোতকে আজিকালি বাদ্যযন্ত্ৰৰ চাউন বেছি মাতটো শুনা শুনাই নাপায় তেনেকুৱা সেই তেনেকুৱা মানে মই ভাল নাপাওঁ আচলতে মই যিটো মানে আমাৰ মানে লাইট মিউজিক হয় সেইটোৱে মই ভাল পাওঁ সৰুৰ পৰাই মই গাই আহিছোঁ গান এনেকুৱা আৰু আমাৰ যিটো থলুৱা কিছুমান আমাৰ গীত লোকগীত তেনেকুৱা লোকগীতৰ লগত দতৰা তেনেকুৱা বজাই আৰু বিহুত যেনেকুৱা আমাৰ ঢোল তেনেকুৱা গগনা তেনেকুৱাকে বজাই আৰু মানে বাকী যেনেকুৱা ধৰক গীতাৰ কিবা কিবি তেনেকুৱাৰ লগত গাওঁ বাৰু তেনে হ'লেও মানে হাৰমনিয়াম আৰু তবলাৰ লগত মই বেছি মানে ভাল পাওঁ গায় এনেকুৱা সকলো মানে গীত গীত ধৰণৰ গীত ধৰণে আৰু বাদ্যযন্ত্ৰবিলাক বেলেগ বেলেগ হয় তেনেকুৱা সকলো মানে গানৰ লগত গায় ভাল পাওঁ আৰু বিহু তেনে যেনেকুৱা ঢোল পেপা তেনেকুৱা গায় ভাল পাওঁ সেইখিনিয়ে